অঁ কি কৰিছ অঁ ময়ো আছোঁ এনেই অঁ অঁ মই তোৰ লগত কথা এটা ডিছকাছ কৰোঁ বুলি ফোন কৰিলোঁ অঁ মই সেই যে মৰাণৰ দীপক ক্লথ আছিলে তাৰপৰা মানে মই বেডশ্বিট এখন আনিছিলোঁ অঁ অঁ কালাৰটো যে কালাৰটো ইমান ধুনীয়া আছিলে আৰু ইমান দুবাৰ তিনিবাৰ ধুইছোঁ অনাৰপৰা কালাৰটো মানে তেনেকৈ চেঞ্জ হোৱা নাই অঁ অঁ অঁ ৰংটো একেই আছে মানে মই ভাবিছিলোঁ ৰ'দো ৰ'দ পৰিলে এনেকৈ ৰ'দৰ পোহৰত মানে ৰংটো খাই নাইকিয়া হৈ যাব নেকি বুলি হয়তো পাতল হ'ব বুলি কিন্তু একেই আছে অঁ অঁ কাপোৰটো আছে ভাল আছে একদম পিয়'ৰ কটন হয় অঁ অঁ অঁ নাই মই এখনেই আনিছিলোঁ বেছি অনা নাছিলোঁ অঁ কিন্তু শুব মানে এতিয়া গৰম দিনত শুবৰ কাৰণেও ভাল আছে আৰু যিমানেই ৰং কৰিছোঁ যিমান চাবোন ইউজ কৰিছোঁ ন কিছুমান চাবোন পালে হয়তো মানে হয়তো ৰংটো অলপ পাতল হৈ যায় নতুবা ৰং যাব বুলি ভাবিছিলোঁ কিন্তু একো হোৱা নাই চব ঠিক আছে অঁ তয়ো পাৰিলে আনিবি অঁ অঁ অহাবাৰ তেনেহ'লে গ'লে দুয়োজনী যাম তই মই আৰু দুখনমান আনিব লাগিব বেডকভাৰ আনিব লাগিব অঁ অঁ অঁ বেডশ্বিটৰ দাম ইমান নহয় বেছি নহয় অঁ কমতে পোৱা যায় আৰু ফিক্সড ৰেট হয় অঁ অঁ মানে তাৰ কোৱালিটিটো ভাল আছে কাপোৰৰ অঁ ঠিক আছে অঁ দুয়োজনী যাম লগতে